ম'হ যুঁজ হৈছে দুটা ম'হৰ মাজত যি যুজ কৰোঁৱা হয় সেই ম'হ যুঁজ ম'হ যুঁজটো পৰম্পৰাগতভাৱে মাঘৰ বিহুৰ দিনা কৰা হয় বৰ্তমান চামগুৰি চামগুৰিত কৰা হয় আৰু ৰংঘৰৰ বাকৰিতো ম'হ ম'হ যুঁজৰ খেল বৰ্তমান কৰা হয়